অঁ ঘৰত আছে নাই বাইদেউ অঁ এই নামঘৰত যাব লাগিব অলপ মানে মই ওলাইছোঁ তুমি যাবা নেকি তেনে তেনে নাম পাতি কি নাম ধৰিব অঁ অঁ অলপ আধা ঘণ্টামান অলপ কাম আছে ঘৰতে কৰি কিনে যাম অলপ ফ ফল অলপ ফল মূল লৈ যাম ফল মূল লৈ কিনে যাম হেল্ল' অঁ চব তাতে মই এনেই বুট তুমি ভিজাইছা নেকি অলপ বুট অঁ মই এনেই ভিজাও নাই ফল ফলটোহে লৈ যাম ফলটো দিম হা হা টুকুৰি ল'বা দুটামান দুটামান টুকুৰি ল'বা অঁ নাম পাতি এনে মাইকী মানুহৰ নাম পাতিছে সিহঁতে অঁ চাহ অলপ চাহো দিব লাগিব অলপ বিছকুট লৈ যাম যাওঁতে আৰু কিবা কৰি আচলতে মানে মোৰো সময় নহয় ন যাম যাম কৰি কোনদিনা এতিয়া কালি মোক ফোন কৰিছে দুজনমান নাম পাৰ্টি মানুহ যাব দিছে তোমাক কৈছে নেকি ফোন কৰি অঁ অঁ অঁ আচ্ছা মই তোমাক ফোন কৰি কিনে যেতিয়া যাম আৰু কি ওলাম তেতিয়া তোমাক তোমাক ক'ম হা তুমি ওলাই থাকিবা আৰু কিবা কয় মাইনাক চাবিটো দি যাবা ঘৰৰ অঁ মাইনাক চাবিটো দি যাবা ঘৰত হয় হয় আৰু তোমাৰ ওচৰ চবতে যদি ওচৰৰ যদি দুটামান মাইকী আৰু লৈ যাব পাৰা অঁ এই নৱ নৱৰ মা আছে যে নৱৰ মাক লৈ গ'লে হ'ল দে কি ভাল বঢ়িয়া নাম পাতে না সি বঢ়িয়া নাম কয় ভাল লাগে শুনি কিনে তাৰ নামটো তাক লৈ গ'লে হ'ল লগতে কি কয় ওলাম দে নেকি জ তেনেহ'লে হয় কিবা নেকি ৰাখোঁ অঁ কি জ্বৰ হৈ আছে নেকি তোমাৰ অঁ অঁ অঁ এই বাবুল ডেকাৰ ল'ৰাটোৰ নেকি বাৰ্থডে' আছিল অঁ মোকো কৈছিল সেইদিনা কিন্তু মই ইমান ভাবা নাই মই পাহৰি গৈছিলো এতিয়া কালি আকৌ ফোন কৰিছে কৰি কিনে মোক কৈছে যাম তেনেহ'লে নে কি দুইজনে মিলি কিনে

হয়টো চাহপানী দিব চবকেইটা মিলি কিনে মৰমীক তুমি এতিয়াই ফোন কৰি কৈ দিবা হা

মই তোমাক ফোন কৰিম যেতিয়া ওলাওঁ তেতিয়া মই ফোন কৰিম ফোন কৰা হ'লে তুমি ৰাস্তাত বাটত ওলাই যাবা মই পিলপিলি দি কিনে পিলপিলি দি কিনে পিছত তোমাক লৈ যাম হা ভাৰাটো মইয়ে দিম হয় অঁ হা

অঁ অঁ এইটো ক ক'বৰ কাৰণে ফোন কৰিছিলোঁ আৰু কি ভাত পানী খালা অঁ ভাত পানী খালা অঁ অঁ কি বনাইছিলা কি জ্বৰ কমা নাই এতিয়াও না না সেইটোৱে বেয়া পাব না কৈছে যদি যাব লাগিব আৰু ভগৱানৰ কাৰণে কেলে তোমাৰো ভাল মোৰো ভাল নেকি আছো মাইনা আহা নাই এতিয়াও মাইনা আহা নাই অঁ কি হ'ব তাত অলপ সন্ধিয়া হ'ব ৰাখো তেনেহ'লে নে কি ওলাবা তেনেহ'লে হাঁ